মই বি এ পাছ কৰিলোঁ বি এ পাছ কৰি মই মই কোম্পানীত কাম বিচাৰি গলোঁ ডকুমেণ্টছবিলাকো লৈ গলোঁ লৈ যাই কোম্পানীত এনেকৈ আগতে চাই ক'ৰবাত জ'ব কোনোবা মানে কয় আৰু জ'ব নাপাওঁ কেতিয়াবা তাৰ নাপাওঁ মানে নাছিলোঁ বহুত দিন পোৱা নাছিলোঁ তেতিয়া মই বহুতো প্ৰব্লেমৰ সন্মুখীন হৈছিলোঁ সন্মুখীন হওঁতে মই আকৌ মাজতে যেতিয়া কোম্পানীত জ'ব পোৱা নাছিলোঁ মই কার্পেণ্টাৰৰ কাম কৰিলোঁ কার্পেণ্টাৰৰ কাম কৰি মই ঘৰত যিটো প্ৰব্লেম হৈছিল মই সেইটো অলপ চ'ল্ভ কৰিলোঁ কিন্তু কার্পেণ্টাৰৰ কাম কৰি কিনেও মোৰ ঠিক মানে প্ৰব্লেমটো চ'ল্ভ হোৱা নাছিল অলপ চলপ মানে চলিব পৰা হৈছিল তাৰপিছত মই আকৌ কোম্পানীত জ'ব বিচাৰি কিনে গলোঁ যাই মই যেতিয়া বি এ পাছ কৰিছোঁ মই তেতিয়া চেষ্টা কৰিলোঁ তেতিয়া পাবৰ কাৰণে সেইটোত এপ্লাই কৰিলোঁ তাৰপিছত তেতিয়া মই পৰীক্ষা দিলোঁ পৰীক্ষা দিয়াৰ পিছত তাৰ মোৰ মানে তেতিয়া ইমান তেতিয়া মানে নম্বৰটো নোপোৱা কাৰণে মই তাত ছিট নাপালোঁ তাৰপিছত আকৌ মই কোম্পানীত গলোঁ যাই মই কোম্পানীত পালোঁ হেভেলছ কোম্পানীত ল'লে তাত কাম কৰিলোঁ কাম কৰি মোৰ যিটো দৰমহা দিছিলে সেই দৰমহাটো দি মোৰ প্ৰব্লেমটো চ'ল্ভ হোৱা নাই নহ'লে মই তাৰ পৰা আকৌ বেলেগ কোম্পানীত কাম কৰিব বিচাৰিলোঁ তেতিয়া আহি মই আকৌ ৰাতি অভাৰটাইম পাৰ্ট টাইম জ'ব আৰু এটা কৰিলোঁ সেইটো কৰি কিনে চাৰি ঘণ্টা কৰিলোঁ টোটেল মই বাৰ ঘণ্টা জ'ব কৰিছিলোঁ জ'ব কৰি মই তাৰ হেভেলছ কোম্পানীৰ পৰা মোক দিছিলে বাৰ হেজাৰ দিছিলে মোৰ প্ৰব্লেমটো মোৰ অলপ ডাঙৰ আছিলে সেইটো কাৰণত মোৰ চ'ল্ভ নহয় সেইটো কাৰণত পাৰ্ট টাইম কৰিলোঁ পাৰ্ট টাইম কৰোঁতে অলপ কষ্ট হৈছে কষ্ট হ'লেও মানে সেনেকৈ প্ৰব্লেমটো চ'ল্ভ কৰিবৰ কাৰণে মানে চেষ্টা কৰিলোঁ তাৰপিছত মানে চ'ল্ভ নহ'ল অলপ হ'লে অলপমান ৰৈছিলে তাৰপিছত সেইটো কাম বাদ দিলোঁ বাদ দি আকৌ মই তেতিয়া মই ভাবিলোঁ কি এটা মোৰ লগৰ এজন পালোঁ লগৰজনে ক'লে কি বোলে এনেকৈ এনেকৈ এটা কাম কৰ মোৰ গাড়ীখন আছে তই গাড়ীখন লৈ কিনে তই যদি কিবা কাম কৰিব পাৰ কাম কৰ সেনেকৈ কওঁতে মই এই কৰিলোঁ মই পানী আৰু ঠাণ্ডা চাপ্লাইটো কৰিবৰ কাৰণে হেৰি কৰিলোঁ কোম্পানীৰ লগত যোগাযোগ কৰিলোঁ ডিষ্ট্ৰিবিউটৰ লৈ কিনে মই মানে পইচা নিদিয়াকৈ ডিষ্ট্ৰিবিউটৰ ললোঁ লৈ মই তাৰ পৰা ঠাণ্ডাবিলাক উঠালোঁ ঠাণ্ডাবিলাক উঠাই মই কলোঁ সিহঁতক বোলো মোৰ এনেকুৱা অলপ ফাইনেন্সিয়েলি প্ৰব্লেম আছে সেইটো কাৰণত মোক বস্তুটো দিয়ক আপোনাক মই বিক্ৰী পেলাই পইচাটো দি দিম তাত সিহঁতকো বহুতখিনি ৰিকুয়েষ্ট কৰাৰ পিছত সিহঁতে মোক ক'লে ঠিক আছে তুমি লৈ লোৱা কিন্তু তুমি বেইমানী নকৰিবা মই বোলো ঠিক আছে আপুনি যদি মোক বিশ্বাস কৰিছে আপোনাকো মই বিশ্বাস কৰিমেই মই বেইমানী কিয় কৰিম বেইমানী নকৰোঁ সেনেকৈ মই কৰি কিনে যেতিয়া ঠাণ্ডাটো চাপ্লাই কৰিলোঁ ঠাণ্ডা চাপ্লাই কৰোঁতে ৰেগুলাৰ পইচাটো আহে এতিয়া মাণ্ঠলী পালে মোৰ অলপ প্ৰব্লেম হৈ যায় ৰেগুলাৰ পইচা ৰেগুলাৰ পইচাটো যেতিয়া পাওঁ পোৱাৰ লগে লগে মোৰ মানে প্ৰব্লেমটো মোটামুটি চল্ভ হ'ল সেনেকৈ সেনেকৈ মই প্ৰব্লেমটো লাহে লাহে চ'ল্ভ কৰি দিলোঁ এতিয়া বৰ্তমান মই ঠাণ্ডাৰ বিজিনেছটোৱেই কৰি আছোঁ ঠাণ্ডা পানী সেনেকৈ চাপ্লাই দিওঁ এতিয়া বৰ্তমান মই আকৌ বেলেগ এ বেলেগ কিবা চিপছ্ তিপছ্ এনেকুৱা কিবা কানি আৰু মানে কি মই ল'বৰ কাৰণে হেৰি কৰিছোঁ এতিয়া প অলপমান পইচা তাতে দিব লাগে কম কম এতিয়া অলপমান কম কম কৰি আনি আছোঁ ধৰক এই দহ বিশ হেজাৰ টকাৰ এনেকৈ আনো আনি কিনে সেনেকৈ এতিয়া মানে প্ৰব্লেমটো এতিয়া মোৰ অলপ অলপ মানে কি মই এতিয়া অলপ পইচাটো মানে বেছিকৈ পোৱা হৈছে এতিয়া বেছিকৈ যেতিয়া পইচাটো পাওঁ তেতিয়া মই প্ৰব্লেমটো তেতিয়া ইমান এটা প্ৰব্লেম হোৱা নাই প্ৰব্লেমটো চ'ল্ভ হৈ গৈছে সেনেকৈয়ে চ'ল্ভ কৰিলোঁ কাৰণ বহুতখিনি ঠেকা খাই খাই এইফালৰ পৰা মানে ইয়াত যাই তাত যাই অলপ অলপকৈ আনি আনি হ'লেও মানে প্ৰব্লেমটো চ'ল্ভ কৰিলোঁ